বাইকিঙৰ সময়ত মই সদায় মনত ৰখা কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰক্ষা বিবেচনা হ'ল যেনে বাইকিঙৰ সময়ত সদায় আমি বাওঁ হাতেৰে যাব লাগে আৰু যদি ক'ৰবাত ৰাস্তাত গৰু ছাগলী দেখা পাওঁ তেতিয়া আমি দূৰতে ব্ৰেক মাৰি ৰখাব লাগে আৰু বাইকিঙৰ সময়ত আমি হেলমেট পৰিধান কৰিব লাগে আৰু ট্ৰেফিক পইণ্টত আমি ট্ৰেফিক নিয়ম অনুসৰি যাব লাগে বাইকিঙৰ সময়ত আমি সকলো নীতি নিয়ম পালন কৰি গ'লেহে আমাৰ দূৰ্ঘটনা নহয় যদিহে আমি কোনো নীতি নিয়ম নামানো তেতিয়া আমাৰ দূৰ্ঘটনা হ'ব পাৰে ভ্ৰমণ কৰোঁতে আমি আমাৰ লগত ৰাখিবলগীয়া নথি পত্ৰবোৰ হ'ল যেনে বাইকৰ আৰ চি লাইচেঞ্চ ইনছুৰেঞ্চ পলিয়ুশ্ৱন ইত্যাদিবোৰ